অ' দাদা আপোনাৰ শুনিছিলোঁ আপোনাৰ তাত পি জি ৰাখে অ' মই কলেজ ষ্টুডেণ্ট আছিলোঁ ত মোক পি জি লাগে বহুত জল্ডি

বইজ গাৰ্লছ একেলগে অ' অ' ঠিক আছে কেনেকুৱা ছিটাৰবিলাক টু ছিটাৰ থ্ৰী ছিটাৰ কিমান ছিংগল ছিটাৰ ছিংগল লাগিছিল হ'লে ভাল আছিল দু টু ছিটাৰ হ'ব নেকি অ'কে টু ছিটাৰ প্ৰাইচ বাৰু থ্ৰীটো ক'ব নেকি টু ছিটাৰ আৰু থ্ৰী ছিটাৰ অ' অ' হেৰি অ' বাকী পানী চানী অলপ ক'ব নেকি কেনেকুৱা অলপ পানীত অসুবিধা হ'লে দিগদাৰ হয় ৱাইফাই

অ' অ' আৰু অ' অ' আৰু কিবা টাইমৰ ৰেষ্ট্ৰিকশ্যন আছে নেকি

অ' অ' অ' আৰু আলহী চালহী ফ্ৰেণ্ডছ কোনোবা যদি আহে থকা মেলা কোনোবা মানে ফ্ৰেণ্ডছ আহিব নোৱাৰে নেকি সন্ধিয়া সময়ত মানে বিফ'ৰ টাইম আৰু অ' অ' হেৰি কি কয় এনে কেইজনীমান ছোৱালী ৰাখে ছোৱালী কেইজনীমান থাকিব ট'টেল পি জিটোত অ' অ' অ' অ' আৰু হেৰি অ' ঠিক আছে বাৰু নাই ঠেংক ইউ দাদা